মই পালন কৰা ধৰ্মটো আচলতে হিন্দু ধৰ্ম হয় আৰু এই ধৰ্মটো মই মহান বুলিয়ে ভাবোঁ কিয়নো কিছু কিছু ক্ষেত্ৰত আমাৰ ধৰ্মটোত বহুতো পৰম্পৰা আমি দেখিবলৈ পাওঁ যিসমূহে আমাক মানে ভাবিবলৈ বাধ্য কৰে যে এইটো এটা মহান ধৰ্মই হয় কিয়নো গুৰুজনাৰ যি একেশ্বৰবাদৰ ধাৰণাই হওক বা তেওঁৰ গুণানুকীৰ্তনেই হওক আৰু আমাৰ নামঘৰেই হওক বা মন্দিৰেই হওক আমি সমূহীয়াকৈ বিভিন্ন অনুষ্ঠান উদযাপন কৰোঁ কিন্তু এনেকুৱা কৰাৰ উপৰিও আমি আমাৰ ভাতৃত্ববোধটোও লগতে বজাই ৰাখোঁ সমূহীয়া যিবোৰ কাৰ্যসূচী তাৰ দ্বাৰা আমি সমাজৰ হিতৰ কাৰণেও চিন্তা কৰিবলৈ সুবিধা পাওঁ আৰু কিছু কিছু ক্ষেত্ৰত হয়তো এইসমূহ মানে মহান বুলি গণ্য নহ'বও পাৰে কিন্তু মোৰ বাবে সেইটোৱে হৈছে যে মোৰ ধৰ্মটো সকলোতকৈ মহান আৰু এটা ভাল ধৰ্ম